আমাৰ অঞ্চলটোত পৰ্যটন উদ্যোগক আকৰ্ষণ কৰাত যথেষ্টখিনি ভূমিকা পালন কৰে আমাৰ অঞ্চলটোতে অৱস্থিত বাদুংডুপ্পা কলা কেন্দ্ৰ তেনেকুৱা এটা স্থান পৰ্যটন পৰ্যটন পৰ্যটকক আকৰ্ষণ কৰিব পৰা তেনেকুৱা এটা অনুষ্ঠান হয় ইয়াত প্ৰতি বছৰে থিয়েটাৰ ফেষ্টিভেল হয় য'ত নেকি ভাৰতৰ বিভিন্ন ঠাইৰ পৰা উপৰিও ভাৰতৰ বাহিৰৰো দেশ বিদেশৰ বহুত পৰ্যটক আহি তাত সমাগত হয় ডিচেম্বৰ মাহত তাত নাটক চাই তাত নাটক অধ্যয়ন কৰে গৱেষণা কৰে বিভিন্ন বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আহি পেলাই তাক কেনেকে নাটক কৰে সেই সেই বিষয়ে গৱেষণা কৰে বা এই অঞ্চলৰ যিখিনি কলা সংস্কৃতি খাদ্য সম্ভাৰ বিভিন্ন সাজ পোছাক আদিকে কৰি গোটেইখিনি বাহিৰৰ মানুহখিনি আহি অধ্যয়ন কৰে চায় উপভোগ কৰে খায়

পৰ এই পৰ্যটন উদ্যোগটোক আকৰ্ষিত কৰিব পৰা যথেষ্ট সমল আছে আৰু এই অঞ্চলৰ মানুহ মানুহখিনিও পৰ্যটকসকলক যথেষ্টভাৱে সহায় সহযোগিতা আগবঢ়াই তাত থকা মিলা কৰা খাদ্য সম্ভাৰখিনি গোটেইখিনি যোগান ধৰে তাৰোপৰি বাডুংদোপ্পাৰ ওচৰতে বিভিন্ন ঠাই আছে আমাৰ যেনেকে এখন সেইটো আমি পৰ্যটকক আমি আকৰ্ষিত কৰিব পৰা এখন ঠাই হয় তাত খুব চাফা গাওঁ হয় সেইখন বা ওচৰতে আছে শ্ৰী সূৰ্যৱ পাহাৰ আমাৰ অঞ্চলৰে তাতো পৰ্যটকক আকৰ্ষিত কৰিব পৰা এখন ঠাই হয় আৰু এই এই ঠাইসমূহত বিভিন্ন ঠাইৰ পৰা পৰ্যটক আহে তাৰ গোটেই কৃষ্টি সংস্কৃতি সম্ভাৰ খাদ্য গোটেইখিনিৰ পৰ্যটকে পৰ্যটকক আকৰ্ষণ কৰিব পৰা

আৰু ইয়াত ঠিক পৰ্যটনৰ দিশত উন্নত কৰিবলৈ ৰাজ্য চৰকাৰে যথেষ্টখিনি কৰিবলগীয়া আছে তেনেকে যোগাযোগ ব্যৱস্থাটো বা ৰাস্তা ঘাট ভাল বা চাফ চিকুণ চিকুণতা পানীৰ পানী যোগান বা চেনিটেশ্যন গোটেইখিনি আমি ৰাজ্য চৰকাৰে কৰিবলগীয়া আছে এতিয়া বাডুংদুপ্পা কলা কেন্দ্ৰটো আমাৰ গুৱাহাটীৰ পৰা প্ৰায় ডেৰশ কিলোমিটাৰ দূৰত্ব এই ৰাস্তা ঘাট যদি ভাল হয় তেতিয়াহ'লে দেশ বিদেশৰ পৰ্যটকসকলে সুকলমে আহিবলৈ সুকলমে আহিবলৈ তেওঁলোকে পাৰিব বা যাতায়ত সুবিধা এতিয়া আমাৰ বাছৰ সুবিধাটো বাডুংদুপ্পালৈ নাই আমাৰ আগিয়ালৈ আছে আগিয়াৰ পৰা বাডুংদুপ্পালৈ পাঁচ কিলোমিটাৰখিনি যাবলৈ কাৰণে যাতায়তত তেনেকে সুবিধা আহেই অটো' বা ই ৰিক্সা আছে যদি তালৈকে বাছৰ ব্যৱস্থা কৰি দিয়ে চৰকাৰে পৰ্যটকৰ কাৰণে সেইটো সুবিধা হ'ব ঠিক তেনেদৰে ট্ৰেইন ষ্টেশ্যনটো আমাৰ বাডুংদুপ্পাৰ পৰা মোটামুটি পোন্ধৰ বিছ কিলোমিটাৰ দূৰত্বত হয় তাৰপৰাও যদি বাছ বা কিবা তেনেকুৱা ব্যৱস্থা কৰি দিয়ে পৰ্যটকৰ কাৰণে সুবিধা হ'ব বাছ এই ছালট্ৰি ফেষ্টিভেলত বহু মানুহৰ সময় কম হয় সেই হিচাপে আমাৰ তাত টয়লেটৰ ব্যৱস্থাটো কম আছে চৰকাৰে যদি সেইখিনি সুবিধা কৰি দিয়ে ধৰক দহ পোন্ধৰটা বা বিছটা তেনেকে টয়লেটৰ ব্যৱস্থা কৰি দিয়ে পৰ্যটকৰ কাৰণে সেইটো সুবিধা হ'ব বুলি মই ভাবোঁ বা সেইখিনি সময়ত প্ৰশা প্ৰশাসন সহযোগিতা আগবঢ়ালে পৰ্যটকৰ কাৰণে সুবিধা হ'ব বুলি মই ভাবোঁ ৰাজ্য চৰকাৰৰ যথেষ্টখিনি পৰ্যটকৰ বাবে এই পৰ্যটন থলীটোৰ কাৰণে কৰিবলগীয়া যথেষ্টখিনি আছে তেওঁলোকে সেইখিনি কৰিলে আমাৰ এই এই ঠাইসমূহ পৰ্যটকৰ কাৰণে আৰু আকৰ্ষিত এনেটো আকৰ্ষিত আকৰ্ষণ কৰি আৰু উন্নত হ'ব বুলি মই ভাবোঁ এতিয়া তিন নম্বৰ প্ৰশ্নটো ধুনীয়া পৰ্যটকৰ বাবে উপযোগিতা এনেকুৱা কিছুমান ঠাই আছে আমাৰ এই অঞ্চলত মানে মানে মই যিখন জিলাত বাস কৰোঁ গোৱালপাৰা জিলাত তেনেকুৱা কিছুমান ঠাই হ'ল নিচান গ্ৰাম এটা আছে সেই সেই নিচান গামটো হ'ল গাৰো অধ্যুষিত এলেকা তাত আমি যথেষ্টখিনি আমি কৰিবলগীয়া আছে পৰ্যটকৰ বাবে তেনেকে অজগৰ পাহাৰখনো আমি তাত ট্ৰেকিং কৰিব পাৰোঁ সেইটোও পৰ্যটক আকৰ্ষিত কৰিব পৰা ঠাই হয় এই ঠাইখন সিমান বৰ বেছি প্ৰচলন ঠিক তেনেদৰে আমাৰ পঞ্চৰত্ন বিলখনো আছে পঞ্চৰত্ন পাহাৰখনো আছে তাতো আমি ট্ৰেকিং কৰিব পাৰোঁ বা বিলখন আমাৰ ওচতে আছে সেইটো পৰ্যটক আকৰ্ষিত কৰিব পৰা ভাল ঠাই হয় বিলত আমি নৌকা বিহাৰ কৰিব পাৰোঁ বা আমি বিভিন্ন ধৰণৰ তাত চৰাই চিৰিকটি আহে সেইবিলাক আমি চাব পাৰোঁ বা তেনেকে ওচৰতে আছে কুমৰী বিলখন সেইখনকো আমি পৰ্যটন হিচাপে আমি তাক মানে কিছু উন্নত কৰিব পাৰোঁ মন্দিৰ আছে এইফালে জয়ভূম মন্দিৰ আছে লক্ষপুৰৰ ওচৰত এইবিলাকো আমি পৰ্যটন থলী হিচাপে আমি উন্নত কৰিব পাৰোঁ বা এই এই দৰংগিৰীৰ ভিতৰত এখন ঠাই আছে ৰাংগা গীততাল বুলি কয় সেই সেইখনকো আমি পৰ্যটনৰ পৰ্যটন হিচাপে আমি তাক পৰ্যটকক আকৰ্ষিত কৰিবৰ কাৰণে আমি কিছু উন্নত কৰিব পাৰোঁ এনেদৰে আমাৰ গোৱালপাৰাৰ ওচৰে পাজৰে আমি ব্ৰহ্মপুত্ৰ নদীটো এটা আমি হেৰি পৰ্যটকক আকৰ্ষিত কৰিব পৰা কিছু আমি তাত কাম কৰিব পাৰোঁ এনেকে বিভিন্ন জেগাসমূহ আমি পৰ্যটকক আকৰ্ষিত কৰিবৰ কাৰণে আমি কৰিবলগীয়া যথেষ্টখিনি আছে